এজন চিত্ৰকৰ সৃষ্টিশিল্প প্রক্রিয়াটোৰ বিষয়ে ক'বলৈ হ'লে প্ৰত্যেকজন শিল্পীয়ে শিল্পীৰ মনত কিছুমান সৃষ্টিশীল প্ৰক্ৰিয়াটোৰ ভাৱ থাকে আ প্ৰত্যেকজন শিল্পীয়ে মনৰ ভাবসমূহ প্ৰকাশ কৰি তাক অংকন কৰা হয় কেৱল চিত্ৰ বুলি নহয় গান হওক বা আন কিবা শিল্পীসকলৰ মনত সদায় সৃষ্টিশীল মনোভাৱ থকাটো খুবেই প্ৰয়োজন আৰু সৃষ্টিশীল মনোভাৱেই শিল্পীজনৰ ভাৱসমূহ যে পেইণ্টিঙৰ সহায়ত তাক প্রকাশ পাই আৰু তেওঁলোকৰ নিজৰ শিল্পী শিল্পকৰ্মৰ বাবে তেওঁলোকে নিজক বিচাৰি পায় যদি কোনো এখন ঠাইলৈ যায় বা সেই ঠাইখনৰ যিকোনো এটা পৰিৱেশ তেওঁলোকৰ মনত সাজ পৰি ৰয় আৰু সেই মনৰ ভিতৰত যি ভাব ম ভাৱ ভংগীমা আহি থাকে সেই ভংগীমাসমূহে তেওঁক এখন ছবিলৈ পৰিৱৰ্তন কৰাই আৰু কেতিয়াবা কিছুমান শিল্পীয়ে যি ঠাইত বহি থাকে বা যোনঠাইত ৰৈ থাকে সেই ঠাইখনৰ কোনো এটা দৃশ্যই তেওঁলোকৰ মনত এটা খুব ধুনীয়া এখন ছবি লৈ মনত ভাবিয়ে ফুটি উঠে এখন ধুনীয়া পে ছবি ফুটি উঠে মনৰ মাজতে আৰু সেই ছবিখন তেওঁলোকে আঁকিবৰ চেষ্টা কৰে আৰু এনেদৰে তেওঁলোকৰ সৃষ্টিশীল ভাব আৰু প্ৰক্ৰিয়াসমূহ স্পষ্টভাৱে দেখা পোৱা যায় বা প্ৰকাশ কৰে কোনোৱে এঠাইত তেওঁলোকে যদি বহি আছে সেই ঠাইডখৰত যদি এটা পুখুৰী কেইজোপামান ঘ কেইজোপামান গছ ঘৰ গৰু ইত্যাদিও থাকে তেওঁলোকে তাৰপা সেই ঠাইতে তেওঁলোকৰ মনটোৱে বিচৰা ধৰণে তাক এখন আলোকচিত্র বনোৱাত খুব মনটোৱে শক্তি দিয়ে আৰু খুব এখন সুন্দৰ ছবি তেওঁলোকে সেই মুহূৰ্ততে তাতে অংকন কৰি উলিয়ায় শিল্পীসকলৰ সেই সৃষ্টিশীল মনোভাৱৰ বাবে তেওঁলোক শিল্পী আৰু তেওঁলোকৰ নিজৰ সেই শিল্পকৰ্ম খুব এটা কলা হবি আৰু পেচা হিচাপে প্ৰয়োগ কৰে আজিৰ য বৰ্তমান সময়ত শিল্পীসকলে তেওঁলোকৰ চ এজন চিত্ৰকাৰে চিত্ৰ সহায়ে তেওঁলোকৰ জীৱিকাৰ হিচাপে বাছনি কৰি লৈছে বৰ্তমান সময়ততো ঘৰ আধুনিক সময়ৰ লগত মিলাই ঘৰবিলাকত বহুত ধুনীয়া ধুনীয়াকৈ ৱালত কিছুমান ছবি অঁকা হয় আৰু এতিয়া বৰ্তমান সময়ত সেই ছবিসমূহ খুব জনপ্ৰিয় আৰু খুব ভাল হৈ উঠিছে আৰু চিত্ৰশিল্পীসকলে নিজৰ সৃষ্টিশীল মনোভাৱৰ বাবে তাক স্পষ্ট আৰু পূৰ্ণভাৱে পূৰ্ণতাৰে কামবোৰ কৰি খুব ধুনীয়া এটা নিজৰ জীৱিকা হিচাপে তাক আয়ত্ত কৰি ল'ব পৰা হৈছে